আলোছায়া ষ্টুডিঅ' হয়নে বাৰু অঁ মোৰ এই ফটো দুকপি মান বিয়া আছিলে মাৰি দিব লাগিছিলে অঁ তোলনি বিয়া অঁ মাৰিব পাৰিব নহয় মোৰ ঘৰ বৰটিং নাওহলীয়াত অঁ কেইজনমান মোৰ বিয়া পঁচিছ তাৰিখে ছেপ্তেম্বৰৰ পঁচিছ তাৰিখ হ'ব আৰু এতিয়া দিনে ৰাতিয়ে মাৰিব লাগিব বাৰু অঁ কিমানকৈ পৰিব বা ফটোত একপিত কিমান মানকৈ অঁ অঁ অঁ অঁ খোৱা বোৱাটো বাৰু ঘৰতে হ'ব আমাৰ ইয়াতে হ'ব বাৰু সেইটো বাৰু দিব বাৰু কেইজন আহিব খালি আপোনালোকে জনাব আৰু মোৰ ফটো দিম বাৰু অঁ অঁ অঁ ঠিক আছে হ'ব ধন্যবাদ দেই